হয় গণেশদা হয়নে হয় মই দুৱৰা চুকৰ পৰা চিলমিলে কৈছিলোঁ আপুনি অঁ আপুনি মাংস ব্যৱসায় এটা কৰি আছে হয় আপোনালোকৰ তাত হোম ডেলিভাৰী ছিষ্টেমটো আছেন নাই বাৰু কৰে ন হয় আজি মানে আমাৰ ঘৰত অনুষ্ঠান এটা আয়োজন কৰিছোঁ তাৰ কাৰণে মোক দক কেজি লোকেল চিকেন লাগিছিলে আৰু পোৱা যাব হয়নে অঁ এতিয়া মই গৈ আনিবলৈ অলপ অসুবিধা হয় সেই কাৰণে মানে এই ব্যৱস্থাটো আছেনে নাই বোলো ফোন কৰি সোধোচোন

হয় হয় এতিয়া মাংসটো আপোনালোকে কাটি দিয়েনে নে মানে ধৰক আকৌ আমি তাক নিজৰ ধৰণেৰে আকৌ প্ৰস্তুত কৰি ল'ব লাগিব হয় হয়

অঁ ঠিক আছে বাকী চাৰ্জটোতো ঠিকে লয় আৰু হয় এশ টকামানকৈ ঠিক আছে অঁ হ'ব বাৰু ঠিক আছে দিয়ক অহ অহ হ'ব অহ